মাছ বুলি ক'লে হৈছে বিশেষকৈ সৰুৰ পৰাই মাছ ধৰি ভাল পাওঁ যিহেতু ঘৰতো নিজাকৈ পুখুৰী আছে সেইবাবে মাছ ধৰি ভালো পাওঁ ধৰোঁও যোৱা কেইদিনমানৰ আগত মাছ ধৰিছিলোঁ ঘৰত মা দেউতাৰ সৈতে ওচৰৰ খুড়ী দাইটি আমি চবেই মিলি মাছ ধৰিছিলোঁ পুখুৰীত আঁঠুৱা নেট এনেদৰে ব্যৱহাৰ কৰি আমি মাছ ধৰিছিলোঁ গ্ৰাছ কাৰ্প কমন কাপ ডাঙৰ ডাঙৰ মাছ কিছুমান পাইছিলোঁ ওজন প্ৰায় দুই তিনি কে জি হ'ব ডাঙৰ ডাঙৰ গ্ৰাছ কাৰ্প ৰৌ মাছ এইবোৰ ধৰিলোঁ মাছখিনি ধৰি বহুত ফূৰ্তি লাগিছিল মাছ ধৰি খুড়া মা দেউতা খুড়ীহঁতৰ লগত বহুত ফূৰ্তিৰে মাছ ধৰিলোঁ মাছ ধৰি আনিলোঁ আনি মেলি চবকে দেখাইছোঁ আৰু লগৰ কিছুমানক ভিডিঅ' কল কৰিও দেখুৱাইছোঁ ইমান ডাঙৰ মাছ পালোঁ চোৱা বুলি তেনেদৰে মাছ ধৰোঁ বা ধৰা হয় আমি যিহেতু আমি গাঁৱৰ পৰিৱেশত ডাঙৰ হোৱা মানুহ গাঁৱতে নদী পুখুৰী এনেকুৱাবিলাকত সাধাৰণতে মাছবোৰ ধৰোঁ আৰু পুখুৰীত যিহেতু আমি মাছ বাৰিষা ছিজনত মাছবোৰ মেলা হয় তেনেদৰে মাছবোৰ মেলি ডাঙৰ কৰোঁ দুই তিনিবছৰ থৈ দিলেতো বহুতে ডাঙৰ হৈ যায় খাবলৈও দানাবিলাক দিয়া হয় দা চাপৰ দিয়া হয় আমাৰতো গাঁৱৰ মানুহবিলাকেতো কলপাত আছে যিহেতু ঘৰতে কলগছ কলপাত কাটি দিয়া হয় কলপাত দিওঁ তেনেদৰে ঘাঁহ দিয়া হয় কাটি আনি তেনেদৰে দি মেলি খায় আৰু তাতে দুইবছৰ তিনিবছৰ ৰাখি দিওঁ তেনেদৰে মাছববিলাক ডাঙৰ হয় ডাঙৰ হয় ধৰোঁ এইবছৰ ধৰিলোঁ তেনেদৰে আমি মাঘৰ বিহুত ধৰিম তেনেদৰে আলহী আহিলেও ধৰা হয় তেনেদৰে মাছবিলাক আমি ধৰি খাওঁ বা খোৱা হয়